হেল্ল' জিতু হেৰি তই যে সেইদিনাখনি দেখাইছিলি ফোনটো সেই ফোনটো আনিলোঁ আনি পিছে সেই ফোনটো ভাল পোৱা নাই নহয় ফোনটোৰ বেটেৰী পিকআপটো কম ষ্টৰেজটোও কম আৰু কেমেৰাও বৰ ঠিক নহয় তই মই কোৱা মতে যদি তই মই ননাহেতেন ভাল আছিলে এটা আনিলোঁ এতিয়া তইও আনিম বুলি ভাবিছিলি নহয় তই নানিবি এই বেটেৰী এনেকুৱা মোবাইল মই এইটো ৰিটাৰ্ণ ঘূৰাই দিম বুলি ভাবিছোঁ এই আজি কেইদিনমান চলাল আৰু চলাই ভাল পোৱা নাই কি কৰিবি দিয়া বহুত দিন ৰাখিলে আকৌ ৰিটাৰ্ণ কৰিব নোৱাৰিম নহয় তই এনেকুৱা মোবাইল নানিবি আৰু এ হ'ব দে